নতুনকৈ শিকা বাইক আৰোহীজনে লাহে লাহে চলাব লাগে নহ'লে হেলমেট পিন্ধিব লাগিব জোতা পিন্ধিব লাগিব হাতমোজা সেইধৰণে পিন্ধি বাইক চলাব লাগে দুজন উঠি যাব লাগে নতুনকৈ শিকিলে বাইক আৰু তিনিআলি চাৰিআলিত সোঁ ছাইডে বাওঁ ছাইডে সোমাবলৈ হওঁতে ছিগনেল মাৰিব লাগিব তেতিয়া দুৰ্ঘটনা নহয় আমি যিহেতু বাইকত বহু ঠাই ফুৰিব পাৰোঁ যাব পাৰোঁ যেনে ধৰক ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট আমি আটাইকেইডোখৰ জেগা বাইকত যাব পাৰোঁ আৰু বহুত জেগা আমি বাইকত ফুৰিব পাৰোঁ লাইচেন্স দৰকাৰ হেলমেট এনেকৈয়ে আমি বহুত দূৰ দূৰণি বাইকত ফুৰিব পাৰোঁ বাইকৰ সদায় বাইকখন চলা যিহেতু সদায় চাফচিকুণ বা ম'বিল তেল সদায় চেক কৰিব লাগে ভালধৰণে বাইকখন থ'ব লাগে চাফচিকুণতাৰে তেতিয়া আমি চলাই ভাল পাওঁ বা আমাৰ কোনো দুৰ্ঘটনা নহয় ব্ৰেক চব তেল দি ভালকৈ টান কৰি চলাব লাগে তেতিয়া কোনো দুৰ্ঘটনা নহয় আমি বাইকত দুজন উঠিব পাৰোঁ আমি বাইক লৈ মই বহুত দূৰলৈ গৈছোঁ এইটোৰ এইটো দূৰ দূৰণি বাইক লৈ যাব পাৰি হেলমেট লাইচেন্স দৰকাৰ আৰু বাইক লৈ দুজন যাব পাৰি হেলমেট লাইচেন্স দৰকাৰ হয় বাইক চলাওঁতে সদায় বাইকখন ভালকৈ চাই ল'ব লাগে তেল ম'বিল টিউব টায়াৰ হৰ্ণ গোটেইকেইটা এবাৰ চেক কৰি পিনি চলাব লাগে হেলমেট লাইচেন্স পিন্ধিব লাগিব লাইচেন্স ল'ব লাগিব সেইধৰণে লৈ বাইকত বহুত দূৰ দূৰণি ফুৰিব পাৰি যাব পাৰি আমি বাইকৰ দুজন যাব পাৰোঁ টিউব ট্ৰাই ব্ৰাইকত চাই ল'ব লাগিব বাইক চলাওঁতে জোতা হাতমোজা জেকেট পিন্ধিব লাগিব তেতিয়াহে আমি বাইকৰ চলাব পাৰিম আমি বাইকত মইতো বাইক লৈ বহুত দূৰ দূৰণি গৈছোঁ বাইকত আমি হেলমেট পিন্ধিব লাগিব লাইচেন্স ল'ব লাগিব জোতা পিন্ধিব লাগিব তেতিয়াহে আমি বাইক চলাব পাৰিম বাইকত চলাওঁতে সদায় তেল ম'বিল চেঞ্জ চেক কৰি ল'ব লাগিব চব চাই মেলি আমি বাইক চলাব পাৰিম আমি বাইক লৈ দুজন মানুহ যাব পাৰোঁ বাৰু আমি বাইকত যাব পাৰোঁ দুজন হেলমেট জোতা পৰিধান কৰিব লাগে বাইক চলাওঁতে বা আমি বাইকত বাইক আমি নতুনকৈ চলাওঁতে বা শিকোঁতে অকলে কেতিয়াও চলাব নালাগে আৰু ভাল জনা মানুহ এজন আৰু পাছফালে বহাই ল'ব লাগিব তেতিয়া আমাৰ একো বিপদ নহয় সেইধৰণে আমি নিয়মবিলাক পালন কৰিব লাগে তেতিয়া হয়তো আমাৰ ভাল বাইক চলাওঁতে সেইধৰণে আমি বাইক চলাব লাগিব হেলমেট লাইচেঞ্চ থাকিব লাগিব তেতিয়াহে আমি দূৰ দূৰণি ফুৰিব যাব পাৰিম